অই ৰিংকু গাখীৰ আছে নে ইয়ে এক লিটাৰমান লাগছিল কিন্তু ভাল গাখীৰ দিব লাগবু আ অঁ আজি হেৰি তাৰিখ নহয়নে সাতাইছ তাৰিখ নহয়নে ইয়ে এই মাহটো দিব পাৰবিনে এই আজি সাতাইছ তাৰিখৰ পৰাই আগষ্টৰ সাতাইছ তাৰিখলৈকে একমাহ দিব পাৰবিনে হয় নেকি অঁ অঁ আজি মই এ হেৰি কৰো বুইছে সেই অকমান দেৰিকে ল'ৰা এটা পঠাই দেওঁ অঁ অঁ অঁ অঁ আছে আছে অঁ অঁ অঁ লিটাৰ কেনকেনো লিটাৰ কেনকে অঁ অঁ হ'ব দে অঁ অঁ হ'ব দে পিছে অঁ দিবি আ পিছে দেক অঁ অঁ দেক অঁ অঁ অঁ অঁ ঠিক আছে দে হ'ব দে অঁ অঁ অঁ অঁ অঁ হ'ব দে পিছে দে বাৰু